আমাৰ পৰিয়ালত আমাৰ পৰিয়ালত বেমাৰ হ'লে তেনেকৈ আমি খিচিৰি বনাই খুৱাওঁ

আৰু বইল ভাত এনেকৈ এই আলু পিটিকা কৰি মাৰ ভাত বনাই দিওঁ গৰম পানী কৰি আৰু আৰু আলু পিটিকা কৰি তাত এনকৈ পিয়াঁজ চিয়াঁজ কাটি বহুত জলা কে বনাই দিওঁ আৰু এনেকৈ খিচিৰি বনায়ো তাত মানে ধুনীয়াকে বনাই দি আহোঁ তিপ খাবলৈলগীয়াকৈ আৰু আৰু গৰম পানী কৰি ভৰি হাত ধুৱাই দি আহোঁ গৰম পানী খোৱাওঁ বেমাৰ হ'লে আৰু কাহটো বেছি আৰু আৰু এনেকৈ খাবলৈ মন গ'লে এনেকৈ এনেকৈ মাংসৰ জোল চোল এনেকৈ বনাই খুৱাওঁ বহুত ধুনীয়াকৈ ৰান্ধি মাংস আনি পেলাই মানে ধুনীয়াকৈ বনাই চিকেনটো বনাই বনাই ধুনীয়াকৈ খুৱাওঁ আৰু মাছৰ মাছটো নুখুৱাওঁৱে বাৰু আৰু খাবৰ মন গ'লেহে বনাই খোৱাওঁ আৰু এনেকৈ কচু এনেকৈ কচু চচু এনেকৈ দহি কচু আৰু ক'লা কচু এনেকৈ কাটি কৰি মাংসৰ লগত ধুনীয়াকৈ বনাই দিয়া হয় মাছৰ লগত আঞ্জাখন খাব পৰাকে মানে বনাই দিয়া হয় আৰু এনেও এনেও বেমাৰ হ'লে এনেও সেইবোৰ খাবলৈ মন গৈ থাকে আহ সেইবোৰ বৰ ধুনীয়াকৈ বনাই দিয়া হয় যি মন যায় মানে আমি তাকে বনাই দিওঁ আৰু খাব মন গ'লে ক'লেকে মানে খুৱাই দিওঁ আৰু